পৰিনহণ অফিচ হয়নে বাৰু মই এসপ্তাহৰ আগতেই মোৰ ভেনখনৰ মানে পঞ্জীয়ন কৰিছিলোঁ কিন্তু এতিয়ালৈকে কোনো হেৰি পোৱা নাই মেছেজো পোৱা নাই একো হেৰি পোৱা নাই জানিব পৰা নাই গতিকে আপুনি ত মেছেজো অহা নাই কোনো হেৰিও অহা নাই সেইটো কাৰণে মই মানে অনলাইনৰ যোগেদি ছয়হেজাৰ টকা জমাও দিলোঁ কিন্তু এতিয়ালৈকে দেখোন পইচাটো মানে সম্পূৰ্ণকৈ হেৰি হ'ল নাই এইটো জমা হ'ল নাই সেইটোও গম পোৱা নাই আৰু পঞ্জীয়নখন হেৰি শুদ্ধ হ'ল নাই সেইটোও গম পোৱা নাই অকণমান চাই দিব নেকি বাৰু